অঁ ৱাটাৰ চাপ্লাই বাইদেউ হয় নাই বণ্টি বাইদেউ এই মই আপত্তি এটা আছে মই ৰূপামণি মই ৰূপামণি গগৈয়ে কৈছোঁ অঁ হেৰি মই আপত্তি এটা আছিলে বুইছেনে এই পানী ছাপ্লাইৰ ক্ষেত্ৰত এই ৰাতিপুৱা পানী দিয়া সময়টো বহুত দেৰি হৈ যায় তাৰমানে ধৰক আঠটা চাৰে আঠটা বজাত পানী দিয়েতো মোৰ সেইখিনি সময়ত তাৰমানে ছোৱালিজনী স্কুললে নিবলগীয়া হয় পানী কেতিয়া ভৰাম অঁ পানী কেতিয়া ভৰাম মই কেতিয়া ছোৱালীজনী স্কুললে নিম বাৰু আঠটা বজাত ওলাই যাব লাগেই পানী যদি আঠটা বজাত দি দিয়ে তেনেহ'লে সমস্যাটো হয় ন পানীখিনি ভৰাবলৈ মই থাকি যায় মানুহজনীতো ছোৱালীজনীক স্কুলত থ'বলৈ যাবই লাগে এই এইটো ক্ষেত্ৰত আপুনি অকমান বিহিত ব্যৱস্থা ল'বচোন তাৰমানে অঁ ছটা চাৰে ছটা বজাত পানীটো দি দিলে তেতিয়া সমস্যা নহয় আৰু বাকীবিলাকো ধৰক মোৰ নিচিনা অইনৰো তেনেকুৱা সমস্যা হৈছে সোনকালে পানীখিনি দি দিলে তেওঁলোকৰো সুবিধা হয় কামলে যাবলে ধৰক সকলোৱে তাৰমানে অঁ সকলোৱে তাৰমানে আপত্তিটো দিবলে অকমান টানো পায় মোকে আহি ক'লেহি এই অঁ কোৱাৰ কাৰণে বেয়া নেপাব বাৰু অঁ অঁ অঁ অঁ আৰু সময়টো বাৰু আধা ঘণ্টাতকৈ বেছি অকণমান বঢ়াব পাৰিব নেকি বাৰু ও অঁ হেৰি আধা ঘণ্টা সম্পূৰ্ণ নহয়গে অঁ আৰু মানে পাঁচ মিনিটমান দি দিলে ধৰক দিনটোৰ কাৰণে আকৌ এবাৰহে পানী দিয়ে দিনটোৰ কাৰণে তাৰমানে পানীটো দৰকাৰ দিনটোৰ কাৰণে লাগিব নাই হেৰি ভৰাব লাগিব নহয় ষ্টক কৰি থ'বলে পানীটো ষ্টক কৰিবলে অকমান দি পিছদিনাখন এতিয়া ৰাতিপুৱালৈকে বস্তু পানীখিনি ষ্টক কৰি থ'ব লাগিব নহয় আজিকালি এবাৰেই দিয়ে পানী অঁ আৰু হেৰি কেতিয়াবা কিবা কাৰণত ধৰক ৰাতিপুৱা কিবা অসুবিধাত পানীটো দিব নোৱাৰিলে মানে আপোনালোকে দিনটোৰ ভিতৰত হেৰি পিছবিলা হ'লেও পানীখিনি দিয়াৰ ব্যৱস্থাটো কৰি দিব

অঁ অঁ অঁ অঁ অঁ এদিন নিদিলে তাৰমানে হাহাকাৰ অৱস্থা হেৰি সৃষ্টি হৈ যায় কাৰণ খোৱা পানীৰ ব্যৱস্থাটো চাপ্লাইৰ পৰাই আহে ন বাকীবোৰ যেনিবা অঁ বাকীবোৰ যেনিবা পুখুৰীৰ পৰা বা ক'বাৰ পৰা আনি সেই কাম হেৰি চলাব পাৰি কিন্তু খোৱা পানীখিনি আমিতো ছাপ্লাই পানীয়ে খাওঁ অঁ সেইকাৰণে এদিন নিদিলে মানে দিগদাৰ হয় অঁ অঁ অঁ অঁ অঁ ধন্যবাদ দেই অঁ অঁ